মই সাধাৰণতে ফিজিকেল কিতাপ পঢ়িবলৈ ভাল পাওঁ পছন্দ কৰোঁ মোৰ ইলেকট্ৰনিক সংস্কৰণৰ কিতাপ পঢ়াতো ইমান এটা ভাল নাপাওঁ যেতিয়া কিতাপ এখন আমি চাই পেলাই সন্মুখত হাতত লৈ কিতাপ এখন পঢ়াৰ যিটো মাদকতা মই সেইটো সুকীয়া বুলি ভাবোঁ ইলেকট্ৰনিক সংস্কৰণৰ জৰিয়তে কিতাপ এখন পঢ়িলে সেই কিতাপখনত বহু সময়ত মই ভাবোঁ যে মোবাইলতে হওক বা কম্পিউটাৰত সেই কিতাপখন পঢ়ি থাকিলে চকুৰ কাৰণেও মই বেয়া হয় বুলি ভাবোঁ অৱশ্যে বহুত সুবিধা আছে আমি কিছুমান কিতাপ ইলেকট্ৰনিক সংস্কৰণৰ জৰিয়তে আমি কিছুমান কিতাপ হাতত সংগ্ৰহ কৰিব নোৱাৰিলেও আমি ইলেকট্ৰনিক ভাবে পি ডি এফ বা তেনেকুৱা ধৰণে আমি পঢ়িব পাৰোঁ কিন্তু মই হাতত কিতাপখন লৈ মই সাধাৰণতে কিতাপখন কিনিবলৈ চেষ্টা কৰোঁ আৰু হাতত কিতাপখন লৈ পঢ়াটোহে যথেষ্ট ভাল পাওঁ কিতাপখনৰ জৰিয়তে যেতিয়া আমি কিবা এটা পঢ়ি যাওঁ সেই এখন কল্পনাৰ জগতলে গৈ থাকোঁ সাহিত্য পঢ়িলে সেই মাদকতাটো মই ইলেকট্ৰনিক কৰ জৰিয়তে ইলেকট্ৰনিক সংস্কৰণত বিচাৰি নেপাওঁ অৱশ্যে অডিঅ' বুক মই প্ৰয়োজন অনুসৰি শুনিছোঁ বহু সময়ত মই কুকু এফ এমৰ জৰিয়তে এপছৰ জৰিয়তে মই শুনিবলৈ চেষ্টা কৰোঁ যিহেতু এতিয়া সুবিধাবোৰ আহিছে যেতিয়া পঢ় পঢ়িব লাগিবই বা শুনিব লাগিবই আমি পুৰণিটোতে ধৰি থাকিলেও নহ'ব অডিঅ' বুকচৰ জৰিয়তে মই বুৰঞ্জীৰ কিছুমান মুলক কিতাপ যিবোৰ সাধাৰণতে এতিয়া পাবলৈ নাইকিয়া হৈ গৈছে কিন্তু অডিঅ'ৰ জৰিয়তে থকাৰ ব্যৱ ব্যৱস্থা আছে সেইবোৰ মই শুনিবলৈ চেষ্টা কৰিছোঁ কেৱল প্ৰয়োজনৰ খাতিৰতহে কিছুমান মই পৌৰাণিক কাহিনীত জড়িত মাইথ'লজিকেল কিতাপ পঢ়িবলৈ শুনিবলৈ চেষ্টা কৰিছোঁ এনেই সাধাৰণতে মই ফিজিকেল কিতাপহে পঢ়াটোক অধিক গুৰুত্ব প্ৰদান কৰোঁ বা পছন্দ কৰোঁ